কাপোৰ ধুবলৈ সাধাৰণতে মই চাৰ্ফ চাবোনেই ব্যৱহাৰ কৰোঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰ ডেটল পানীয়েৰে ধুওঁঁ ডাঙৰ মানুহৰ কাপোৰখিনি সাধাৰণতে চাৰ্ফ চাবোনে ধুই ভালকৈ ৰ'দত মেলি দিওঁ আৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰবোৰ ডেটল পানীয়ে ধুই অলপ অকণমান ছাঁ জেগাত মেলি থওঁ বাৰু বেলেগ বেলেগ বতৰত আমি সাধাৰণতে বৰষুণ দিলে কাপোৰবোৰ ধুই পিনাই ঘৰৰ ভিতৰত অলপ ফেনৰ হেৰিয়ত মেলি দিওঁ আৰু আৰু পানী খৰচ নকৰে ন কম খৰচ কৰিবলৈ হ'লে সাধাৰণতে আমাৰ পানী ইমান অসুবিধা নহয় বাৰু আমাৰ গাঁৱলীয়া গাঁৱলীয়া জেগা আমি পানী ইমান হেৰিবও খৰচ নকৰোঁ বাৰু কম পানীত চাৰ্ফ কমকৈ দি পানী কম পানীয়ে কাপোৰ ধুই ৰ'দত শুকাওঁ